মই মোৰ ভাগৰুৱা কন্ঠৰ কাৰণে মই নিয়মিত শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজন হয় আৰু কণ্ঠৰ কৰ্কৰতা ঠিক কৰাৰ কাৰণে মই কিছুমান নিৰ্বাচিত খাদ্যক গ্ৰহণ কৰিবলৈ লগীয়া হয় এইবিলাকৰ ভিতৰত মই গৰম ঠাণ্ডাদিনত গৰমপানী ইউজ কৰিলে মোৰ কণ্ঠৰ কৰ্কৰতা নোহোৱা হয় ইয়াৰ উপৰি কণ্ঠৰ কৰ্কৰতা দূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰা গ্ৰহণ কৰিবলগীয়া হয় এইবিলাকৰ ভিতৰত জালুক ফল মৌ আৰু জ্যেষ্টমধুৰ

এনেকুৱা কিছুমান নিয়মিত খাদ্যৰ যতন ল'বলগীয়া হয় আৰু ভাগৰুৱা যেন লগা ক কণ্ঠৰ কাৰণে মই নিয়মিত শৰীৰ চৰ্চা কৰিবলগা হয় আৰু কণ্ঠ সুৰক্ষিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল আছে সেইবিলাক হৈছে মই নিয়মিত সংগীত চৰ্চা কৰিবলগীয়া হয় বিভিন্ন স্বৰ আৰু বিভিন্ন ৰাগ নিয়মিত অনুশীলন কৰিবলগীয়া হয় যি সময়ত যি ৰাগ অনুশীলন কৰিলে নিজৰ কণ্ঠ আৰু হৃদ হৃদযন্ত্ৰ সুৰক্ষিত হয় সেনেকুৱা সময়ত সেই ধৰণৰ সংগীত পৰিৱেশনেৰে মোৰ কণ্ঠক সুৰক্ষিত কৰিবলৈ মই চেষ্টা কৰি থাকোঁ